আমাৰ ইয়াত মানুহবোৰে খুব বেছিকৈ সৰিয়হ খেতি মাতিমাহৰ খেতি তিলৰ খেতি আলুৰ খেতি আৰু সেউজীয়া শাক পাচলি গোটেই খেতিখিনিয়েই কৰে তাৰ মানে খৰালিৰ খেতি যিখিনি হয় আৰু লগে ভাগে আমি মানুহখিনিয়ে মিলি জুলি কলো কৰোঁ ইমানেই ভাল লাগে খেতি কৰি ধান খেতিটো থাকেই বাৰু তাৰ পাছত পশুৰ পশুৰ ভা ধন পালন কৰে তেওঁলোকে পশু পক্ষীৰ ভিতৰত তেওঁলোকে ব্ৰয়লাৰ ফাৰ্ম ব্ৰয়লাৰ আমিও ধৰক যেনেকৈ ব্ৰয়লাৰ ঘৰতে পোহোঁ ফাৰ্ম ঘৰতে আছে ব্ৰয়লাৰ আনি যেনেদৰে কষ্ট কৰি তেওঁলোকক ডাঙৰ কৰা হয় পঞ্চলিছ দিনত বহুত কষ্ট হয় ব্ৰয়লাৰ তেনেকৈ ডাঙৰ কৰা পঞ্চলিছ দিনত তাৰ পাছত হাঁহ আছে কুকুৰা ছাগলী গাহৰি গাহৰিতো বহুত কষ্টয়েই আছে বাৰু দানা বনাব লাগে ৰাতিপুৱা দুপৰীয়া গধূলি তেওঁলোকক দিব লাগে গাহৰিৰ কাৰণে বেছি কষ্ট হয় ছাগলী বাৰু সিমান কষ্ট নাই তেওঁলোকক ধুনীয়াকৈ বান্ধি থৈ গছৰ আম গছৰ পাত কঁঠালৰ পাত যেতিয়া বাৰিষাৰ ছিজন হয় তেতিয়া তাৰ মানে সেইখিনি অকণমান কষ্ট হয় তেওঁলোকৰ ধৰা খাবলৈ ঘাঁহ নেথাকে তেতিয়া আমি আম পাত কঁঠাল পাত সেইখিনি কাটি দিব লাগে ছাগলীক হাঁহৰ কাৰণেতো বাৰু তেওঁলোকে পানী পালে বেছিয়েই ভাল পাই হাঁহ আৰু কুকুৰা সেইখিনি মানে বাৰিষাৰ দিনত কষ্ট হয় আৰু অলপ পানী পালে হাঁহবোৰ তেনেকৈ সেয়াই গুচিয়ে যায় বেলেগ জেগাত কিন্তু কুকুৰাবোৰ তেনেকৈ সিমান কুকুৰাৰ কাৰণে হেৰি নাই বাৰু তেওঁলোকক ধান চাউলগিটা দি থাকিলে হৈ গ'ল আমি তেনেকেই পশু পশু বা হাঁহ কুকুৰা তেনেকেই পালন কৰোঁ